বৰ্তমান মই এজন নদীপৰীয়া যুৱক আৰু নদীত আমি সেই নিমিত্তে মই নদীতে আমি কেনেদৰে মাছ ধৰিব পাৰি তাৰ বিষয়ে ক'বলৈ ওলাইছোঁ আৰু সেই মাছসমূহ ধৰা মাছসমূহ আমি কেনেদৰে বিক্ৰী কৰিবলৈ বজাৰলৈ নিওঁ আৰু কি কি বজাৰত আমি এইসমূহ বিক্ৰী কৰোঁ তাৰ বিষয়ে উল্লেখ কৰিবলৈ লৈছোঁ আমি মাছমৰীয়া হিচাপে বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াৰ জৰিয়তে মাছ ধৰিব পাৰোঁ মাছ ধৰাৰ বিভিন্ন আমি সা সঁজুলিও আছে যিসমূহ ব্যৱহাৰ কৰি আমি মাছ ধৰিব পাৰোঁ আৰু সেই সা সঁজুলিসমূহ হৈছে এনেধৰণৰ যে বৰশী জাল জালৰো বিভিন্ন ধৰণৰ প্ৰকাৰ আছে সেইদৰে বৰশীৰো বিভিন্ন ধৰণৰ প্ৰকাৰ আছে তেনেদৰে বিভিন্ন প্ৰক্ৰিয়াৰ জৰিয়তে আমি মানে আমি মাছ ধৰিব পাৰোঁ আমি মাছসমূহ কম পানীতো ধৰিব পাৰোঁ আৰু অৰ্থাৎ বাম পানীতো আৰু দ পানীতো আমি মাছ ধৰিব পাৰোঁ ইয়াৰ উপৰিও আমি নিজৰ হাতেৰেও মাছ ধৰা প্ৰক্ৰিয়াটো কৰিব পাৰোঁ হয় এতিয়া বৰশীৰ ভিতৰত আমি উল্লেখ কৰিছোঁ উল্লেখ কৰিব পাৰোঁ যে বৰশী দুই ধৰণৰ হ'ব পাৰে এটা হৈছে ডাং বৰশী আৰু এটা হৈছে হাত বৰশী হাত বৰশীটোত আমি বৰশীটো পানীত লগাই থৈ আহোঁ আৰু মাছৰ খাদ্য কিছুমান যেনে কেঁচু আটা আদিসমূহ আমি সেই বৰশীৰ টোপ টোপত লগাই থৈ আহোঁ যাতে মাছে তাক খাদ্য হিচাপে গ্ৰহণ কৰোঁতে যাতে মাছটো বৰশীত লাগি ধৰে আৰু সেই মাছ আমি ধৰিব পাৰোঁ সেইদৰে ডাং বৰশীৰ বাবে আমি বাঁহ বাঁহৰ ব্যৱহাৰ কৰোঁ বাঁহ বাঁহ এটা আমি এডাল দীঘল ঠাৰি ব্যৱহাৰ কৰি আমি ডাং বৰশী সাজিব পাৰোঁ আৰু সেই বৰশীৰে আমি মাছ ধৰিব পাৰোঁ

জালৰ ক্ষেত্ৰত আমি শেৱালি জাল পৰঙি জাল টঙি আদিৰ কথা উল্লেখ কৰিব পাৰোঁ তেনেদৰে লাঙি জাল পল জুলুকি আদিৰ কথাও আমি উল্লেখ কৰিব পাৰোঁ লাঙি জাল সাধাৰণতে পথাৰ এখনত পতা হয় সেইখন জাল যথেষ্ট দীঘল হোৱা দেখা যায় আৰু সেইখন আমি এটা মূৰৰ পৰা আন এটা মূৰত পাতি মাছ ধৰা কাৰ্য সম্পাদন কৰিব পাৰোঁ আৰু তেনেদৰে পল জুলুকি আদি সেইসমূহ আমি বাঁহেৰে সাঁজিব পাৰি আৰু সেইসমূহৰ জৰিয়তে আমি মাছ ধৰা কাৰ্যটো সম্পাদন কৰিব পাৰোঁ শেৱালি জাল মাছুৱৈসকলে ডাঙৰ ডাঙৰ মাছ ধৰিবৰ বাবে ব্যৱহাৰ কৰে সাধাৰণতে আমি শেৱালি জালখন পাৰত ৰৈ পুখুৰী নাইবা বিল নদী আদিৰ পাৰত থিয় হৈ মাছুৱৈজনে শেৱালি জালখন নিজৰ হাতেৰে বহলকৈ মাৰি পঠিয়ায় আৰু মাছৰ মাছ মাছ থকা অঞ্চলত সেই জালসমূহ মৰা হয় যাতে মাছসমূহ সেই জালত ফঁচে আৰু তাৰ পৰা আমি মাছ ধৰিব পাৰোঁ

তেনেদৰে পৰঙি জাল টঙি জাল ব্যৱহাৰ কৰিও আমি মাছ ধৰিব পাৰোঁ আমি ঘৰত থকা পুখুৰী বা কম দ বিল আদিত আমি হাতেৰে মাছ ধৰোঁ পথাৰসমূহতো আমি হাতেৰে মাছ ধৰিব পাৰোঁ এনেদৰে আমি বিভিন্ন প্ৰক্ৰিয়াৰ জৰিয়তে মাছ ধৰা কাৰ্যটো সম্পাদন কৰোঁ তাৰপাছত হৈছে আমি মাছ ধৰা মাছ ধৰা প্ৰক্ৰিয়া হোৱাৰ পাছত মাছসমূহ আমি বজাৰলৈ নিওঁ কেনেকৈ মাছসমূহ বজাৰলৈ নিবলৈ হ'লে আমি ডাঙৰ ডাঙৰ কণ্টেইনাৰত অৰ্থাৎ ডাঙৰ ডাঙৰ টেমা ব্যৱহাৰ কৰি সেইসমূহত মাছসমূহ ভৰোৱা হয় আৰু বিভিন্ন গাড়ী নতুবা চাইকেল বাইক আদিৰ জৰিয়তে আমি বজাৰলৈ নিব পাৰোঁ আমাৰ ওচৰৰ বজাৰ বুলি ক'লে আমাৰ এঙাৰখোৱাৰ বজাৰ কুমাৰকটা তিনিআলি এখন আছে মাছ মাছৰ বজাৰ বুধবৰীয়া বজাৰ তেনেধৰণৰ বজাৰৰ কথা উল্লেখ কৰিব পাৰোঁ এই বজাৰসমূহত আমি বিভিন্ন ধৰণৰ মাছসমূহ আমি লৈ যাওঁ তাত বিক্ৰীৰ বাবে বিক্ৰীৰ বাবে নিওঁ এজন এই এইধৰণে মাছ ধৰা কাৰ্যটোৰ জৰিয়তে বিভিন্ন ধৰণৰ লোকে নিজৰ জীৱিকা হিচাপে গ্ৰহণ কৰিছে আৰু

নিজৰ জীৱিকা হিচাপে গ্ৰহণ কৰি স্বাৱলম্বী হৈছে